মোৰ ঘৰত কুকুৰা আছে কুকুৰা আপোনাৰ ত্ৰিছজনীমান হ'ব তাৰে কেইজনমানে কণী পাৰি আছে দুজনী উমনি বহি আছে আৰু তাৰ ওপৰঞ্চিও আপোনাৰ চৈধ্য ষোল্লটামান মুৰ্গী পোৱালি আছে বৰ্তমান এতিয়াতো বৰ্তমান ভালেই আছে আগত কুকুৰা পুহোতে মানে মোৰ দেৰশ কুকুৰা আছিলে তাৰে আপোনাৰ ভালেমানখিনি বেমাৰ লাগিলে কিছুমান মুৰ্গীৰ পকত গু লাগি ধৰে আৰু কিছুমান পানী পানী হাগে বগাকৈ আৰু কি হয় জুপুকা মাৰি বহি বহি বহি থাকে তেনেকুৱা ক্ষেত্ৰত মই এদিন ফাৰ্মাচী গ'লোঁ ফাৰ্মাচীত গৈ ভেটেনায়ি ওচৰত গ'লোঁ ভেটেনায়ি ওচৰপৰা দৰব আনিলোঁ তাৰপৰা দিলে আপোনাৰ চাইক্ল'পিন বুলি কয় টেবলেট এটা দিলে এইটো আনি খোৱালোঁ খুৱাই মেলি কুকুৰাৰ দুজনী বচাব নোৱাৰিলোঁ মাজতে আকৌ কুকুৰাকেইটাৰ কি হ'ল আপোনাৰ কাঁহ হ'ল কাঁহ হৈ আপোনাৰ নাক চাকবিলাক বন্ধ হৈ যোৱা দেখিলোঁ তাৰ ওপৰঞ্চিও আপোনাৰ মানে কি এটা আপোনাৰ লিকুইড টাইপৰ দৰব এটা দিলে সেই দৰবটোৰ নামটো মই বাৰু পাহৰিছোঁ সেই দৰবটো খুৱাইছিলোঁ ক'লে তিনিদিনমানৰ পিছত ভাল হ'ব বুলি ক'লে কিন্তু খুৱায়ো সুফল নাপালোঁ নাপাই মেলি ভেটেনেয়ি এজন ডক্টৰৰ ওচৰত গ'লোঁ ডক্টৰ এজনে দিলে আপোনাৰ দৰব এটা নাম দিছে সেই দৰবটো আনি খোৱালোঁ খুৱাই মেলি থাকিলে আপোনাৰ দহদিনমান থাকিলে দহদিনমান থকাৰ পিছত তাহাঁতৰ হাগনিটো অকণমান কমিলে হাগনিটো কমা কম হোৱাৰ পিছতে তাহাঁতৰ হঠাৎ কিবা জ্বৰ হ'ল নেকি জ্বৰ হৈ মানে তেহেঁতি খোজকাঢ়িব নোৱাৰা হ'ল দুই তিনিজনী তেনেকৈ মৰি গ'ল মৰি যোৱাৰ পিছত এদিন কি হ'ল তেনেকৈ ভালেই থাকিলে ভালেই থাকিলে হঠাৎ মানে কি ইহঁতৰ পাতলা বগা বগা নীলা ৰঙা এনেকুৱা পাইখানা কৰিব ধৰিলে পাইখানা কৰিব ধৰাৰ পিছতেই মুৰ্গীখিনি আজি এটা মৰিছে কালি এটা মৰিছে এনেকুৱা কওঁতে কওঁতে সপ্তাহত মোৰ ডেৰশমান মুৰ্গী মৰিয়েই থাকিলে তাৰপিছতে হাঁহ আছিলে হাঁহখিনি ঠিকে আছিলে আমি মুৰ্গী পেটৰ তলত দি উলিওৱা হৈছিলে আৰু মাজতে আপোনাৰ ইনকুৱিটাৰ বুলি কয় মেচিন এটা আছে সেইটো মেচিনটো আনি নিজে বনাইছিলোঁ বনোৱাৰ পিছত তাতে ডিম দি মেলি ওলোৱা হ'ল ডিমটো আপুনি দিয়াৰ ত্ৰিছ দিন লাগে ত্ৰিছদিনৰ পিছত পোৱালিখিনি ওলায় পোৱালিখিনি ওলোৱাৰ পিছত পোৱালিখিনি যত্নৰে ডাঙৰ দীঘল কৰিলোঁ ডাঙৰ দীঘল কৰাৰ পিছতে ইহঁতৰ কি বেমাৰ লাগে গম নাপাওঁ কিন্তু ভৰিকেইটা ওপৰলৈ কৰি কৰি মুৰ্গীখিনি হাঁহখিনি মৰি যায় মৰি যোৱাৰ পিছত সেই হাঁহখিনি পেলাই দিয়া হয় তাৰপিছত এদিন ডক্টৰ ওচৰত গৈ পৰামৰ্শ ল'লোঁ তাৰপিছত পৰামৰ্শ লওঁতে দৰব এটা দিলে সেই দৰবটো আনিলোঁ আনি আপোনাৰ এশ বিছ টকা ল'লে বিছ টকা লোৱাৰ পিছত খোৱালোঁ খুৱাই লোৱাৰ পিছত আপোনাৰ যিকেইটা হাঁহ বাচি আছিলে তাহাঁতক খুৱাই দিয়া হ'ল কিন্তু বৰ্তমান সেই হাঁহকেইটা ঠিক হ'ল ঠিক হৈও আপোনাৰ কণী পাৰিলে কণী পাৰি মেলি এতিয়াও বৰ্তমান আছে থকা চৰ্তেও দুজনীমান ঘৰলৈ নাহে ঘৰত নহাৰ কাৰণে হাঁহকেইটাক বাহিৰত দোকান এখনত বিক্ৰী দিয়া হ'ল আৰু এতিয়া আমি তাহাঁতক বজাৰৰ যিটো কিনা দানা পাই যে সেই দানাটো এহেঁতক মাজে সময়ে খুৱাই থকা হয় ধান দিয়া হয় চাউল দিয়া হয় ঘৰৰ ভাত থাকে ভাত দিয়া হয় সেইবিলাকে বস্তু দি তেওঁ বস্তুবিলাকক পোহপালন কৰি আছো ইমানতে মই কৈ সামৰিছোঁ